আমাৰ ইয়াতে ওজন বঢ়াব লাগিলে গাঁও যিহেতু আমি আৰু আমাৰ গাঁৱৰ তাততো সবটো আৰু সাৰ চাৰ নেৰে নেদাকে ভালচে বন বা হয় গছ গছনি বা তোৰ চব্জিয়েই হওঁক বা বতৰৰ ফল মূলেই হওঁক সব বা ঘৰৰে গৰুৰে গাখীৰ পায়েই সবতো আমাৰ ইয়াতে ফ্ৰেছে তো আমি যদি সেইগিলাখন খাওঁ ঘৰৰ চাউল ঘৰৰ কোমোৰাই হওঁক বা লাৱেই হওঁক বা ঘৰৰ ফল মূলেই হওঁক সেইগিলাখন খালে আমাৰ কি আৰু স্বাস্থ্যটো ভাল হয় আৰু বেছিকৈ খালে ওজনো বাঢ়িব আৰু তাৰে লগতে আমাৰতো গাঁৱতে আৰু খেলপথাৰো আছে বা যিয়ে খে এনেকৈ আবেলি হ'লে খেলিব গ'লে দৌৰিবা গ'লে সেনেকৈ বা ব্য়ায়ামে কৰিলে তেতিয়াও আমাৰ এনেকৈ ওজন চোজন বঢ়াৰ অলপমান আজিকালিতো আৰ আমাৰ স ফাষ্টফুড সবেই খায় কিন্তু আমাৰ গাঁৱৰ তাততো আৰু সিমানো নাই তো আমাৰ গাঁৱত অলপমান সেইটো এটা ভাল হয় যে আমি সেইগিলাখনৰ পৰা দূৰত আছোঁ মানে কি আৰু আমি গাঁৱৰ ভাল বস্তু খাই আছোঁ তো আমাৰ ওজন বঢ়াৰ এটা চাঞ্চো থাকে আৰু যদি সদায় যদি আমি সদায় যদি আমি ভালকৈ যদি ৰাতিপুৱা উঠি খজেই খাঢ়োঁ বা এনেকৈ ভালকৈ খাওঁ তেতিয়া আমাৰ গাঁৱত মানুহৰ এনেও ওজন বাঢ়িব আমিতো কষ্ট কৰি থকা মানুহ তাতে আৰু আমাৰ অলপমান খালেই গাত লাগে তো আমাৰ কাৰণেতো সেইটোৱেই ভাল যে গাঁৱৰ বস্তু ঘৰত হোৱা বস্তু ঘৰৰ বস্তু খালোঁ মানে আমাৰ মানে ওজন বাঢ়লাকে আৰু